হাঁহ কুকুৰা পালনৰ ব্যৱসায়টো অতি ধুনীয়া আৰু নতুন প্ৰযুক্তিয়ে কৰিব পাৰিলে আৰু সোনকালে সেইবিলাক বিক্ৰী কৰিবলৈ সুবিধা হয় ৰখি থাকিব নালাগে পোহৰ পহুৱাৰ প্ৰয়োজন হয় আৰু গঁৰালটো ৰ'দ ঘাই জেগা হ'ব লাগে আৰু তেনেকুৱা ক্ষেত্ৰত ৰ'দ পোৱা জেগাত যদি গঁৰালটোৱে ভেটিটো ফৰফৰীয়া হয় জেকা নহয় বেমাৰ হোৱা সম্ভাৱনাটো কম থাকে আৰু এই হাঁহ কুকুৰা পুহিবলৈ হ'লে ডক্টৰৰো পৰামৰ্শ ল'ব লাগে ডক্টৰৰ পৰামৰ্শ লৈ কোন সময়ত কোনটো দৰৱ দিব লাগে চকুত দিয়া নাকত দিয়া এইবাৰ বেজি চেজি এইবোৰ কেনেকে কৰিব লাগে এইবোৰ পৰামৰ্শ লৈ উদ্যোগটো ভাল কেনেকৈ গঢ় দিব পাৰ পাৰে সেইটো নিজৰ ওপৰত দায়িত্ব থাকে সেইটো নিজে অকমান চম্ভালি কামখিনি কৰি যাব লাগে আৰু এই কামখিনি কৱোতে নিয়াৰিকৈ কৰিব লাগে আৰু সময়মতে পোৱালিবিলাকক দানা খোৱা আৰু ঘৰৰে চাউল ভাত হওক লাগে বজাৰৰ গেনা দানা আদিবোৰ আনি ভালকে সময়মতে খুৱাবলে পানী খোৱাটো তাৰ ব্যৱস্থা কৰি ভালকে পানীখিনি তলত নপৰাকৈ ধুনীয়াকে যে পানীখিনি খাই পেলাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰি ল'লে মই ভাবোঁ যে এই হাঁহ কুকুৰা পালনৰ ব্যৱসায়টো ভৱিষ্যতে বহুত উন্নত হ'ব আৰু হেৰি ঘৰখনৰ জীৱিকা উপাৰ্জনটো ভালদৰে চলিব পাৰিব আৰু এইবিলাক কৰিবলৈ গ'লে সদায় ৰ'দ ঘাই জেগা হ'ব লাগে ঠাণ্ডা দিনত পোহৰ ব্যৱস্থাটো থাকিব লাগে তেতিয়াহে পোৱালিখিনিও গৰম মাক নাথাকিলেও মাকৰ ওমটো বিদ্যুতৰ সহায় পোহৰৰ সহায় তাহাঁতি গৰম পায় সেনেকুৱা কৰিলে মই ভাবোঁ যে এই হাঁহ কুকুৰা পালনটো আমাৰ নিবনুৱাসকলৰ বাবে ধুনীয়া এটা হেৰি ঘৰতে কৰি পিনে ক'তো একো কষ্ট নকৰাকে কৰিব পাৰে নিজৰ কামখিনি কৰিও সেহেঁতক চোৱা চিতা কৰিব পাৰি তাতে অলপ আজিকালি বৈজ্ঞানিক ভিত্তিত কিছুমান যন্ত্ৰ পাতি ওলাইছে সেইবিলাক আনিও যদি কৰিব পাৰে তেতিয়াহ'লে আৰু বেছি ভাল হয় আমি সিমানটো নোৱাৰিলোঁ ঘৰতে যেনেধৰণে পাৰোঁ সেইবোৰ কৰি হাঁহ কুকুৰা পালনটো উন্নত কৰি চাবলে আমি চেষ্টা কৰিছোঁ ভৱিষ্যতে ফলপতি হ'ম বুলিও ভাবিছোঁ আৰু পৰাপক্ষত এতিয়া পুহিয়ে আছোঁ চব কৰি আছোঁ ঘৰো আকৌ বনাই আছোঁ মাটি তুলি ওখ কৰে ভেটিটো ওখ কৰি পিনে যদি সেহেঁতক দিব পাৰোঁ তেতিয়া বেছি সুবিধা হয় যদি জেকা হৈ থাকে তেতিয়া হাঁহ কুকুৰাবিলাকৰ বেমাৰটো সোনকালে হয় আৰু পোৱালি নৌহোৱা আগতে গৱালটোত চূন ব্লিচিং চিটিয়াইছো অকণ বীজাণুমুক্ত কৰি লোৱাটো ভাল আৰু ডৰৱ পানীখিনি ডক্টৰৰ পৰামৰ্শ মতে নিয়াৰিকৈ কৰি নিয়াৰিকৈ দি বেজী কেতিয়া দিব লাগে দৰৱ কেতিয়া খুৱাব লাগে সেইবোৰ সুধি লৈ পিনে সেইমতে যদি পালন কৰে তেতিয়াহ'লে এতিয়া হাঁহ কুকুৰা পালনৰ উদ্যোগটো এই গাঁৱলীয়া হিচাপে এইটো বহুত যথেষ্ট ভাল বুলি মই ভাবোঁ আৰু মই নিজেও কয়ি চাইছোঁ আৰু এতিয়া মই লাভৱানো হৈছোঁ মই পোৱালি ভৱোৱা তিনি চাৰি মাহৰ পিছতে মই পোৱালি বিকো এতিয়া গাঁৱলীয়া পোৱালি এতিয়া ঘৰচীয়া পোৱালিৰ দাম তিনিশ বিছ টকা পালোঁ ছমাহ চাৰিমাহ পাঁচ মাহ ছমাহত ধুনীয়াকে ৱেইটটো আহে আৰু লাভো হ'ব পাৰি সেইকাৰণে এই উদ্যোগটো ভাল বুলি মই ভাবোঁ আৰু ঘৰতে থাকি চাফ চব কাম কৰিব পাৰি